হেল্ল' অঁ হেল্ল' অঁ হয় কওকচোন অঁ হয় লাগিছে কওকচোন আপোনাক মই কেনেকৈ সহায় কৰিব পাৰিম

অঁ অঁ হয় ছাৰ আপুনি কেতিয়াকৈ আহিম বুলি ভাবিছে অঁ অঁ অঁ অঁ ৰাস এই নৱেম্বৰ পোন্ধৰ ষোল্ল সোতৰ ওঠৰ এই চাৰি দিন হয় ৰাস মাজুলীত আপুনি কোনদিনা আহিম বুলি ভাবিছে আমাক জনাব অঁ আপুনি যেতিয়াই আহে তেতিয়াই পাৰিব তিনি দিন চালে চাম বুলি ভাবিলে চাব পাৰিব আপুনি দুদিন চাম বুলি ভাবিলে চাব পাৰিব যেতিয়া চাই আপোনাৰ কথা অঁ আপুনি যদি বিচাৰে সেইখিনিও আমি প্ৰভাইড কৰি দিম গোটেইখিনি থকা খোৱা আপুনি যদি আমাক কয়

অঁ আপুনি সত্ৰসমূহতো চাব পাৰিব ৰাস সত্ৰসমূহত ভাল হয় তাত দক্ষিণপাট সত্ৰ অ'ৰিজিনেল ৰাস পাতে তাত আৰু বাকী গাঁও উত্তৰ কমলাবাৰী সত্ৰত ভাল হয় চামগুৰি সত্ৰ সকলোতে ৰাস পাতে ৰাস পতা হয় ধুনীয়াকৈ মাজুলীত অঁ আৰু মূৰ্তি ৰাস পতা হয় বিভিন্ন দক্ষিণপাট সত্ৰত অঁ তাত কিন্তু মূৰ্তিসমূহ পূজা কৰা হয় সত ৰাসৰ কেইদিনত এনেকৈ পতা হয় অঁ তাতে দিন বজাৰো বহে দক্ষিণপাট সত্ৰত

অঁ মুখা শিল্প হিচাপে চামগুৰি সত্ৰ আপুনি আহিব পাৰে চামগুৰি সত্ৰত সেইকেইদিনৰ ৰাস হয় ৰাস পাতে তাতো পতা হয় তাতো বজাৰ বহে দুদিনীয়াকৈ ৰাসৰ বজাৰ অঁ আৰু উত্তৰ কমলাবাৰী সত্ৰলৈ আপুনি আহিব পাৰিব উত্তৰ কমলাবাৰী সত্ৰলৈ আহিব পাৰিব উত্তৰ কমলাবাৰী সত্ৰতো ৰাস পাতে তাত মানে উত্তৰ কমলাবাৰী সত্ৰত ৰাসখন মানে হেৰিয়াত দেখা অ'ৰিজিনেলকৈ ৰাসতো দেখাই দিয়ে আৰু এনেকৈ পানীত দেখাই কৃষ্ণ লীলাসমূহ অঁ অঁ অঁ অঁ পাৰিব পাৰিব সেইখিনি গোটেইখিনি অঁ অঁ অঁ সেইখিনি আমি মানে গোটেইখিনি আপোনাক চাই দিম আৰু থকা খোৱাৰপৰা ধৰি গোটেইখিনি অঁ আপোনাক মাজুলীৰপৰা অঁ আপুনি কোনটোফালে কোনফালে আহিম বুলি ভাবিছে আপুনি বগীবিল হৈ আহিব নে ঘাটে দি আহিব অঁ অঁ আপোনালোকে নিজা গাড়ী লৈ আহিব নে ইয়াৰপৰা গাড়ীৰ ব্যৱস্থা কৰিব লাগিব অঁ অঁ অঁ আপুনি ঘাট হৈ আহিব আপুনি আপুনি সোনকালে আহিব অলপমান তাত মানে বহুত ভিৰতো হয় আপুনি আগদিনাখনি অনলাইন টিকটো কৰি থ'ব আৰু সেইদিনা বহুত ভিৰ হয় অঁ ঠিক আছে আমি সেইখিনি ব্যৱস্থা কৰি দিম বাৰু আপুনি আমাৰ লগত যোগাযোগত থাকিব আপোনাৰ থকা খোৱা সকলোখিনি ব্যৱস্থা কৰি দিম অঁ পাঁচ দিনৰ কাৰণে ব্যৱস্থা কৰি দিম বাৰু থকা মেলা

অঁ বাকী আপুনি কেতি অঁ আপুনি অহাতো কনফৰ্ম হ'লে আমাক জনাব কেতিয়া আহে আপুনি আপুনি কোনদিনাখনি আহিম বুলি ভাবিছে আমাক ক'ব অঁ ঠিক আছে আপুনি আপুনি ৰিজ'ৰ্টত থাকিব নে মানে সত্ৰসমূহত থাকিব পৰা ব্যৱস্থা আছে তাত থাকিব অঁ ঠিক আছে অঁ অঁ অঁ ঠিক আছে বাৰু আৰু বাকী আপোনালোক তিনি দিনকৈ ৰাস চাবনে আপোনালোকে আপুনি চাৰে নটা চাৰে দছটা চাৰে এঘাৰটা নাও আহিয়ে থাকিব আপোনালোকে অনলাইন টিকটো কৰি থ'ব আগতীয়াকৈ সেইখিনি মই কৰি দিম বাৰু ব্যৱস্থা আপোনালোক সোনকালে আহিব আৰু মোৰ লগত কনটেকত থাকিব আপোনালোক সেইখিনি থকা মেলা অঁ এডভান্সটো আপোনাক পিছত জনাম বাৰু আপুনি যেতিয়া কনফৰ্মকৈ আমাৰ লগত কথা পাতিব তেতিয়া আমি সকলো কথা জনাই দিম আপোনালোকক আপোনালোকে অনলাইন কৰিব লাগিব গোটেইখিনি প্ৰ'চেছটো অঁ অঁ তেনেকুৱা একো নাই বাৰু ব্যৱস্থা কিন্তু হ'লেও চাইচিতি দিম আৰু আমি আপোনালোকে আমাৰ ইয়াত গাড়ী চাৰীৰ ব্যৱস্থা হ'ব ঠিক আছে আমি সম্পূৰ্ণ দায়িত্ব ল'ম আমি আপোনাৰ সম্পূৰ্ণ দায়িত্ব ল'ম আপোনালোক আহিব অঁ ঠিক আছে